অঁ হয় কোনে কৈছে অঁ কওকচোন বাৰু অঁ গৈছিলোতো আমাৰ ইয়াৰ পৰা কেইবাগৰাকীও ৰৌ বৰালি মাগুৰ চিতল খলিহনা চন্দা তেনেকৈ বহুত ধৰণৰ মাছ পালোঁ অঁ কিয় বা আমি একো অনুমতি লোৱা নাই অঁ হ'ব বাৰু আমি আৰু নাযাওঁ বাৰু মাছ ধৰিবলৈ অঁ হ'ব দীপৰ বিলত আৰু মাছ ধৰিব নাযাওঁ হ'ব দিয়া